মই চুৱেটাৰ এটা কিনিলোঁ চুৱেটাৰটো বিশেষকে ঠাণ্ডা দিনৰ কাৰণেই চুৱেটাৰ লগা এই চুৱেটাৰটো কিন্তু খুব ভাল পালোঁ মই আৰু কিয় কিয় ভাল পালো তাৰ পিন্ধাৰ লগে লগে কিন্তু গৰম হয় কিছুমান মানে পিন্ধাৰ লগে লগেই গৰম হয় পাতল গৰম যেনেকুৱা কাশ্মীৰ ঊলৰ নিচিনা তেনেকুৱা ব্ৰেণ্ডেদ কোম্পানী সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চটো এই কেনেকুৱা তেনেকুৱা চুৱেটাৰটো মোৰ মই খুব বেছি ভাল পালোঁ